মই বনোৱা জলপান বিষয়ে ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব কাৰণ মই অসমীয়া বিভিন্ন ধৰণৰ জলপান প্ৰস্তুত কৰি বহুত ভাল পাওঁ অসমীয়া মানুহে চাউল সিজাই ভাত খোৱাৰ উপৰিও বিভিন্ন ভিন্ন ধৰণৰ মুখৰোচক খাদ্য প্ৰস্তুত কৰি লঘু আহাৰ হিচাপে গ্ৰহণ কৰে তেনে এক পৰম্পৰাৰ লঘু আহাৰ হৈছে জলপান কোমল চাউল সান্দহ পিঠাগুড়ি চিৰা লুঠুৰি কৰাইগুড়ি পায়স চুঙা চাউল তিলপিঠা ঘিলাপিঠা মুড়ি টেকেলি পিঠা ইত্যাদি ভিন্ন নামৰ জলপানেৰে অসমীয়া সমাজত পৰম্পৰাগতেৰে বিশেষ স্থান দখল কৰি আহিছে অতীজৰে পৰা অসমীয়া সমাজ সংস্কৃতিৰ দৈনন্দিন জীৱনৰ পৰা আৰম্ভ কৰি উৎসৱ পাৰ্ৱণ বিয়া বাৰু সকামে নিকামে বিভিন্ন ধৰণৰ জলপানৰ ব্যৱহাৰ হৈ পৰিছে হৈ আহিছে জলপানো তৈয়াৰ কৰা সঁজুলি যেনে ঢেঁকী উৰল আদি জলপান পৰিৱেশন কৰা কাঁহীও পৰিৱেশন কৰা কাঁহীবোৰ হৈছে পাণ ধোৱা কাঁহী জতা জাত কাঁহী বান বাতি হাতী খুজীয়া বাতি আদি তৈয়াৰী কৰি খোৱা পদ্ধতি অনুসৰি এই জলপানসমূহ বিভিন্ন ধৰণৰ হয় সেইবোৰ হ'ল তিয়াই খোৱা সিজাই খোৱা ভাজি খোৱা আৰু ভাপত আদি খোৱা তিয়াই খোৱা জলপান হৈছে কোমল চাউল বিশেষকৈ চকুৱা ধান সিজাই টান ৰ'দত শুকুৱাই চাউল উলিয়াই পিছত পানীত তিয়াই কোমল কৰি দৈ গুড় দি আদিৰ সৈতে খোৱা হয় ভজা বৰা চাউল ধান ফুটকাৰি পানীখিনি নিয়ৰ সৰাই পিছত ভাজি ঠাণ্ডা হ'লে চাউল ওলিয়াই তাক পানীত তিয়াই জলপান কৰি খোৱা হয় ভাজি খোৱা জলপানৰ ভিতৰত হৈছে আখৈ চকুৱা বৰ ধান ভালকৈ ৰ'দাই কেৰাহীত বালিৰ সৈতে নাইবা সুদা সুদাকৈয়ে গৰম কৰি লৰাই থাকিলেও ধানবিলাক ফাটি আখৈ প্ৰস্তুত হয় তাৰপিছত হৈছে মুড়ি চকুৱা ধান ফুট তিয়াওতে কমকৈ ফাটিবলৈ দি ৰ'দত শুকুৱাই লোৱাৰ পিছত চাউল উলিয়াই তাক নিমখ পানীৰে সানি কোমলাই ৰঙা কৰি ভাজিব লাগে আৰু তাৰপিছত কাপোৰ এখনেৰে চাউলখিনি টোপোলা বান্ধি থ'ব লাগে সেই বান্ধি থোৱা চাউলখিনিয়ে মুঠ মুঠ মুঠি মুুঠিকৈ বালিত ভাজি মুড়ি প্ৰস্তুত কৰা হয় আৰু বালি আৰু মুড়িখিনি চালনীৰে চালি পৃথক কৰি ওলোৱা হয় আৰু অন্য এবিধ হৈছে হুৰুম বৰা ধানৰ পাছদিনাই পানীত ভিজাই ৰাখি পিছত টুকি নিয়া হ'বলৈ টুকি নিয়ৰ হ'বলৈ দি কেৰাহীত কম জুইত ভাজি ঠাণ্ডা হ'লে ঢেঁকীত খুন্দিলে চাউলখিনি নাৰিকল তেলেৰে সানি অলপ সময় সময় থ'ব লাগে তাৰপিছত বালিৰ সৈতে সেই চাউল ভাজিলে হুৰুম জলপান প্ৰস্তুত হয় আকৌ মৌ বৰা বকুল বৰা চকুুৱা মালভোগ আদি ধান তিনিবিধে তিনিদিনমান তিয়াই ৰাখি নাইবা ফুটকাৰি ভাজি গৰমে গৰমে ঢেঁকীত খুন্দি চেপেটা কৰি চিৰা জলপান তৈয়াৰ কৰা হয় আকৌ উখ উখোৱা চাউল ধুই কেৰাহীত টুকি ৰাখি জুইত টানকৈ ভাজি লোৱাৰ পিছত ঢেঁকীত খুন্দি সান্দহ গুৰি প্ৰস্তুত কৰা কৰোঁ কল আৰু গাখীৰৰ সৈতেও খাবলৈ বৰ ভাল লাগে আকৌ কৰাই গুৰি উখোৱা চাউল তিয়াই থৈ ভাজি জলপান প্ৰস্তুত কৰা কৰোঁ এইবোৰ হৈছে মই বিহুৰ সময়ত আজৰি সময়ত বনাবলৈ চেষ্টা কৰা জলপান